পোহনীয়া জন্তু বুলি ক'বলে গ'লে আমি প্ৰথমতে গৰু ম'হ ছাগলী ভেড়া ইত্যাদিবোৰৰ কথাই ল'ম আৰু এই সমূহক আমি পশুধন বুলিও কওঁ কাৰণ মানুহবোৰে এই জীৱ জন্তুবিলাক পুহি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে টনকিয়াল হ'ব পাৰে গতিক'লে এই পোহনীয়া জীৱ জন্তুবোৰ পুহি আৰ্থিকভাৱে টনকিয়াল হ'বলৈ হওক বা লাভৱান হ'বলেই হ'লে আমি পোৱালিবোৰৰ যত্ন পোৱালিৰ পৰা পোৱালিৰ পৰাই ল'ব লাগিব এতিয়া ঘৰচীয়া জীৱ জন্তুৰ পেৱালীৰ যত্ন লোৱাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই প্ৰথমতে গৰু পোৱালিৰ পৰা আৰম্ভ কৰিছোঁ গতিক'লে গৰুৰ পোৱালি যেতিয়া জগিবলে হয় বা জগাৰ উমান যেতিয়াই মালিক গৰাকীয়ে পায় তেতিয়াই আমি ভেটেনেৰি মানুহক খবৰ দিব লাগে ভেটেনেৰি ডক্তৰেই হওক বা ভেটেনেৰি যিকোনো কৰ্মচাৰীয়ে হওক তেনেকুৱা মানুহক আমি খবৰ দিব লাগে আৰু তেওঁৰ তত্ত্বাৱধানত কামবোৰ কৰিব লাগে কাৰণ কেতিয়াবা পোৱালি জগাত অসুবিধা হয় যিটো মেডিকেলৰ ভাষাত ডিছট'কিয়া বুলি কয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ভেটেনেৰিয়ানৰ তত্ত্বাৱধানত সদায় কামবোৰ কৰি কৰিব লাগে এবাৰ পোৱালি জন্ম হোৱাৰ পিছত আমি পোৱালিটোক প্ৰথমতে পোৱালিটোৰ মুখ অৰু পোৱালিটোৰ খুৰা ভৰি ইত্যাদি অংশবোৰ আমি পটাছিয়াম পাৰমাংগানেটযুক্ত পানীৰে ধুব লাগে আৰু ভাল হাইজেনিক বুলিয়ে ক'ব লাগিব হাইজেনিক আপোনাৰ যিকোনো চুৰি কটাৰী বা ব্লেডেৰে আমি নাড়ীডাল ছেদ কৰিব লাগে আৰু তাৰ পিছত পোৱালিটোক আমি মাকজনীৰ ওচৰত চেলেকিবৰ কাৰণে এৰি দিব লাগে যাতে পোৱালিটোৰ শৰীৰত উত্তাপ বৃদ্ধি পায় ত' তেনেকে আমি পোৱালিটোৰ যত্ন ল'ব লাগিব জন্ম হোৱাৰ প্ৰথম অৱস্থাত আৰু পোৱালিটোৰ জন্ম হোৱাৰ একৈছ দিনৰ পিছত আমি তাক পেলুৰ দৰৱ দিব লাগিব যিটোক ডিৱৰ্মিং কৰা বুলি কোৱা হয় পেলুৰ দৰৱ দিব লাগিব নহ'লে পেলুৰ পৰিমাণ পেটত বৃদ্ধি হৈ গ'লে পোৱালিটোৰ বিকাশ নহ'ব আৰু পোৱালিটো ক্ষীণাই শুকাই যাব কিছু কিছু ক্ষেত্ৰত এনেকুৱা ধৰণৰ অৱস্থা হৈ পোৱালি মৃত্যু মুখত পৰাও দেখা যায় তাৰ পিছত লগতে আমি পোৱালিটোক উপযুক্ত ঘাঁহ প্ৰদান কৰিব লাগিব যাতে পোৱালিটোৰ শৰীৰত শক্তি বৃদ্ধি পায় তাৰোপৰি পোৱালিটোক আমি বিভিন্ন ধৰণৰ মেডিকেলত পোৱা ঔষধসমূহ আমি খুৱাব লাগিব আৰু এই ঔষধসমূহ খোৱাৰ ক্ষেত্রত আমি ভেটেনেৰিয়ানৰ অনুমতি অবিহনে খুৱাব নোৱাৰোঁ আমি ভেটেনেৰিয়ানৰ অনুমতি ল'ব লাগিব তাৰ পাছত পোৱালিটোক জন্ম হোৱাৰ প্ৰথম অৱস্থাত মাকৰ গাখীৰ খাবলৈ দিব লাগে মাকৰ যিটো প্ৰথম হালধীয়া গাখীৰ সেইটো কল'ষ্ট্ৰাম বুলি কয় আৰু সেই কল'ষ্ট্ৰাম খাব দিব লাগে মানুহৰ ক্ষেত্ৰতো পোৱালি জন্ম হ'লে মানুহে কল'ষ্টাম খায় মাকৰ গাখীৰৰ পৰা এই কল'ষ্ট্ৰামত বহুতো অসংক্ৰাম্যতা বিধক আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে সেইতো গৰুৰ ক্ষেত্ৰতো হোৱা দেখা যায় গৰুৰ ক্ষেত্ৰতো ইমিইউনিটি এই কল'ষ্ট্ৰামত দেখা যায় তাৰপিছত ছাগলীৰ ক্ষেত্ৰতো একে ছাগলীৰ পোৱালীৰ যত্ন লব'লৈ হ'লে আমি গৰুৰ ক্ষেত্ৰত কোৱাৰ নিচিনাকৈ প্রথমতে ভাল উপযুক্ত ব্লেডেৰে আমি সিৰ নাড়ীডাল ছেদ কৰিব লাগিব নাড়ীডাল ছেদ কৰাৰ পাছত আমি বিশ পোন্ধৰ দিনৰ পিছত আমি পেলুৰ দৰৱ খুৱাব লাগিব তেনেকুৱা ধৰণৰ কথা ইয়াৰ পিছতে আৰু এবিধ গুৰুত্বপূৰ্ণ জীৱ আমাৰ মানুহৰ লগত জড়িত জীৱ হ'ল কুকুৰ কুকুৰটোক মানুহে কম্পেনিয়ন এনিমেল বুলি কয় কাৰণ কুকুৰ মানুহৰ শ্ৰেষ্ঠ বন্ধু বুলিও কোৱা হয় কুকুৰৰ পোৱালি জন্ম হোৱাৰ পিছত আমি প্ৰথমতে কুকুৰটোক মাকৰ ওচৰত এৰি দিব লাগে গৰুৰ লেখীয়াকে মাকক চেলেকিবলৈ দিব লাগে আৰু ৰেবিচ আৰু কুকুৰ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৰেবিচ বেমাৰটো কুকুৰৰ লগত বৰ বেয়াকৈ জড়িত মানুহৰ এটা ভুল ধাৰণা আছে যে কুকুৰে জন্ম হওঁতেই মুখত ৰেবিচ লৈ জন্ম হয় আচলতে এইটো কথা নহয় যে কোনো কুকুৰে জন্ম হওঁতে মুখত ৰেবিচ বীজাণু লৈ জন্ম নহয় কিন্তু কুকুৰটো বাহিৰত যাওঁতে ঘূৰি ফুৰোতে তাক কোনোবা ৰেবিচযুক্ত কুকুৰে কামুৰিব পাৰে তেতিয়া তাৰ গাত ৰেবিচ লাগিব পাৰে নাইবা বলিয়া কুকুৰৰ যিকোনো কুকুহ বা তেনেকুৱা ধৰণৰ ক'লা ভাল কুকুৰৰ সংস্পৰ্শলে আহিলে ৰেবিচ তেওঁলোকৰ গাত বিয়পিব পাৰে সেয়েহে পোৱালিটোৰ জন্ম হোৱাৰ চাৰি মাহৰ পিছত আমি ভেটেৰনেৰিলৈ নি কুকুৰটোক আমি ৰেবিচৰ ভেকচিন প্ৰদান কৰিব লাগে যাতে আমাৰ নিজৰ কুকুৰটো আৰু আমি ৰেবিচৰ পৰা সুৰক্ষিত থাকো তাৰেপৰি কুকুৰক ৰেবিচ ভেকচিন প্ৰদান কৰাৰ আগত আমি ভালকে পেলুৰ দৰৱ খুৱাব লাগে আৰু ৰেবিচ ভেকচিন প্ৰদান কৰাৰ পিছত আমি লিভাৰৰ ঔষধ দিব লাগে গতিক'লে এনেদৰে কৰি আমি পোৱালি অৱস্থাত কুকুৰ এটাৰ যত্ন ল'ব পাৰো